অঁ এই চব্জিৰ দাম কেনেকৈ অঁ অঁ মটৰ মটৰটো কেনেকৈ মটৰ এক কেজি দি দিয়কচোন আৰু বিলাহী এক কেজি অঁ হ'ব দি দিয়ক আৰু এই বিটৰুট অলপ দি দিয়ক এক কেজি বিট বিট দি দিয়ক এক কেজি অঁ অঁ ষাঠি টকা হ'ব হ'ব এইকেইটা দি দিয়ক তিনিটা বস্তু হ'ব অঁ ঠিক আছে